আমি যিকোনো ঠাইলৈ গ'লে আমি প্ৰথমে আমাৰ থকাৰ ব্যৱস্থাটো কৰি ল'ব লাগিব আৰু আমি নিৰাপদ জেগা বাছি ল'ব লাগিব নিৰাপদ জেগা বাছি ল'বলৈ হ'লে সেই যি ঠাইলৈ আমি ভ্ৰমণ কৰিবলৈ যাম সেই ঠাই প্রশাসনেই হওক বা গাঁৱৰ মুৰব্বীয়ে হওক সেই মানুহখিনিৰ লগত আমাৰ চা চিনাকি হ'ব লাগিব আৰু তেওঁলোকৰ যোগেদি সেই অঞ্চলত থকা কি কি বস্তু আমাৰ চাপৰ পৰা ব্যৱস্থা আছে সেইখিনি তেওঁলোকৰ পৰা আমি ল'ব লাগিব আৰু থকা খোৱা পানীৰ ৰন্ধা বঢ়াৰ ব্যৱস্থা সেইবোৰো আমি চিন্তা কৰিব লাগিব আমাৰ কোনো কোনো অঞ্চলত হাতী জেগা কোনো কোনো অঞ্চলত গড়ৰ জেগা কোনো কোনো অঞ্চলত অন্য হিংসুক জন্তুৰ থকাৰ জেগা তেনেকুৱা সেইবিলাকলৈ গ'লে ক'ত নিৰাপদ কেনেকৈ থাকিব লাগিব কেনেকৈ মানুহখিনি অহা যোৱা কৰিব লাগিব জাক পাতি যাব লাগিবনে তেনেকৈ লাগিব সেইখিনি তেওঁলোকৰ পৰা আমি আগুৱাই গোটেই কথাখিনি আঁতি গুৰি বুজিহে আমি সেই ঠাইত যেনেকৈ ভ্ৰমণ কৰিবলৈ তেওঁলোকে নিৰ্দেশ দিয়ে আমি তেনেকেই ভ্ৰমণ কৰিব লাগিব নহ'লে আমাৰ খুচিমতা আমাৰ দলৰ পৰা যদি দুই এজন ফাটি যায় নজনা নুশুনা জেগা তেওঁলোক যদি অন্য দিশলৈ অন্য দিশেদি গুচি যায় তেতিয়াহ'লে তেওঁলোকক বিচাৰি আনৰো বিপদ হ'ব পাৰে বা হিংসুক জন্তুৰ মুখতো কৰিব পাৰে বা মাত কথা নিমিলি তেওঁলোকৰ সেই অঞ্চলৰ মানুহৰ লগত হয়তো সামখালিও লাগিব পাৰে সেইকাৰণে সেইগে নিৰাপদখিনি যোৱাৰ আগতে যি নিব তেওঁ সচেতন হ'ব লাগিব আৰু সেই সচেতনতা অৱলম্বন কৰি নিয়াসকলকো সেই সাৱধান বানী শুনাব লাগিব তেতিয়াহে ভ্ৰমণ কাৰ্য সুচি হয় যদি নিজৰ মটামতে যদি ভ্ৰমণ কাৰ্যত যাৰে যেনী মন যায় তেওঁ তেনি গ'লে হয়তো বিপথেও যাব পাৰে সেই বিপদ নিজে মাতি অনা নিচিনা হয় গতিকে সেই বিপদত নপৰি সেই কথাখিনি যদি তেওঁলোকে সাৱধানতা অৱলম্বন কৰে তেতিয়াহ'লে তেওঁলোকে নিৰাপদে সেই অঞ্চলৰ পৰা চাই শিক্ষাবুদ্ধী লৈ সেই অঞ্চলৰ জলবায়ু সেই অঞ্চলৰ খেতি পথাৰ সেই অঞ্চলৰ জীৱিকা সেই অঞ্চলৰ থকা বাসস্থান সেই অঞ্চলত কি কি জন্তু থাকে মানুহ কেনেকেই থাকে খেতি বাতি কৰে নে নকৰে ইত্যাদি কথাখিনি বুজি বাজি আহিব পৰা ব্যৱস্থা হয় গতিকে সেইকাৰণে আমি সকলো ক্ষেত্ৰতে সাৱধান আমাৰ ভ্ৰমণত যাওঁতে সাৱধান হ'বই লাগিব আৰু সাৱধানৰ মৰণ নাই